হেল্ল' কাষ্টমাৰ কেয়াৰ মোৰ যিটো ডাটা ইউজ কৰি আছোঁ সেইটো মোৰ কাৰণে কম পৰিছে আপোনালোকৰ অন্য কিবা ডাটা আছে নেকি এই ডাটাবোৰ বঢ়াবৰ কাৰণে কিবা ফেচিলিটি আচ্ছা মোক মানে মই অফিচ এটাত কাম কৰোঁ তাত মানে উৎসৱবিলাক অনলাইনে কামখিনি হয় তো এই ডাটাটোৰ কাৰণে মোক মানে এইখিনি ডাটাৰে মোৰ নহয় ওৱান পইণ্ট ফাইভ ডাটাৰে নহয় তো আপোনালোকৰ তাত এই থাৰ থ্ৰী জি বি ডাটা কিবা প্লেন আছে নেকি আচ্ছা অ'কে ফ'ৰ ফ'ৰ নাইণ্টি নাইনৰ ডাটাটো কেইদিনৰ কাৰণে থাকে টুৱেণ্টি এইটটিজ আপুনি মোক এইটোৱে এক্টিভেট কৰাই দিব ঠিক আছে থেংক ইউ